বাছ ৰেল মোৰ দুয়োটায়ে গোটেইকেইটাই ভাল লাগে ফ্লাইটো জাৰ্ণি কৰি ভাল লাগে তাতোতকৈ বাছ আৰু ৰেলটো বেছি ভাল লাগে এবাৰ গৈছিলোঁ ফুৰিবলৈ ৰে'লত বাহিৰলৈ তো সেইটো যাত্ৰা এটা মধুৰ যাত্ৰা গোটেইখিনি লগৰ বন্ধুৰ লগত গৈছিলোঁ ইমানেই সুন্দৰ যাত্ৰা এটা কম্পাউণ্ডত চব একেলগে তিনিদিনৰ যাত্ৰা সেইটো ৰে'লৰ এটা মানে কি জীৱনৰ এটা মানে কি মধুৰ এটা যাত্ৰা মানে যিটো মানে ক'ব নোৱাৰি বাস্তৱত ক'লে এতিয়াও মানে কি সেই যাত্ৰাটো এতিয়াও মনত পৰি থাকে যিখিনি মোৰ ক'লে এতিয়া বন্ধুৰ লগত এই যাত্ৰা মানে কি এক্সকাৰচন এটা পিকনিকলৈ গৈছিলোঁ এটা মানে কি সুমধুৰ জীৱনত পাহৰিব নোৱাৰা এটা হেৰি আৰু আৰু তেনেকৈ বাছতো গৈছোঁ খুব ওচৰতে পিকনিক ঘৰৰ গাঁৱৰ জ্ঞাতি বা লগ বন্ধুৰ লগত বা তেনেকৈ বাছতকৈয়ো কেইবাবাৰো গৈছোঁ তেনেকৈ পিকনিক ধৰি লওক ওচৰতে দিনটো কাৰ্য দিন দিন যোৱাকৈ সেয়াও এটা সুন্দৰ আপোনাৰ ভ্ৰমণ আৰু এনেকৈ ৰেলৰ ভ্ৰমণটো এটা মানে কি তিনি চাৰিদিনীয়া হ'লে দীঘলীয়া হ'লে ভাল লাগে মানে অলপ দূৰলৈ হ'লে তো লগ লগৰখিনিৰ লগত লগ বন্ধুৰ লগত এটা কম্পাউণ্ডত লগত দিনটো গোটেইটো ভ্ৰমণত অলপ ফূৰ্তি কৰাই ফূৰ্তি কৰিব কোনোবাই নাচিব কোনোবাই গাব সেই সেই মানে কি কম্পাউণ্ডত সেই ট্ৰেইনৰ কম্পাউণ্ডত এটা মানে ভাবিব নোৱাৰা এটা বস্তু মানে যিটো মজ্জা মানে ল'বলৈ মানে হেৰি মানে একদম মানে ভাল আৰু সেইটো এতিয়াও মনত পৰি থাকে কলেজীয়া দিনৰ সেই যিটো যাত্ৰা তো ফ্লাইটত মই আজিলৈকে উঠি পোৱা নাই ফ্লাইটৰ হয় ফ্লাইটৰতো ভাল বুলিয়ে শুনিছোঁ ফ্লাইটত আজিলৈকে শুনিও পোৱা নাই গৈও পোৱা নাই বাৰু ফ্লাইটত যাবলৈ ইচ্ছা আছে যাম ফ্লাইটত বাকী যিকি নহওক কিন্তু জীৱনত মোৰ ভ্ৰমণৰ ভিতৰত চবতকৈ ভাললগা বুলি ক'লে ৰে'লৰ সেই ভ্ৰমণটো যিটো কলেজৰ দিনত গৈছিলোঁ আৰু তেনেকৈ বাছ ভ্ৰমণবোৰ অকল পিকনিক চিকনিক বুলিয়ে নহয় সেনেকৈয়ো বাছত আমি ওলাই মেলিয়ে বাছখন পাওঁৱেই হাতখন বাউলি হেৰি কৰি দিলেই বাছখন পাওঁ বাছত গৈ ধৰক ক'ৰবাত যাবলৈ হ'লেও ওচৰতে বাছখনতেই যাম বাছখনতেই যাওঁ তো ৰেল ৰেলযাত্ৰাটো আমি আৰু ক'ৰবাত দীঘলীয়া হ'লে বেছি ভাল আৰু ৰেলযাত্ৰা দীঘলীয়া গ'লে তাত মানে ভাল চব লগতে একেটা চিনাকি অচিনাকি চবৰ লগত চিনাকি হওঁ অচিনাকি মানুহৰ লগতো চিনাকি হ'ব পাৰি কোনোবা দূৰ দূৰণি যোৱা মানুহৰ লগত সেই তেনেকুৱাই আৰু জীৱনটোত ভ্ৰমণ বুলি ক'বলৈ গ'লে চাবলৈ নাই বাছ ৰেল ফ্লাইট গোটেইকেইটাই ভাল ইয়াত কোনো যে এইটোৱে ভাল এইটোৱে বেয়া এইটো নহয় কিন্তু ভ্ৰমণ ভ্ৰমণৰ নিজৰ প্ৰণালীটো মই কেনেকৈ গৈছোঁ কেনেকৈ নাইযোৱা কাৰ লগত চিনাকি হৈছোঁ কাৰ লগত তাৰমানে নতুন নতুন মানুহৰ লগত মই চিনাকি হৈছোঁ সেই যাত্ৰাত সেই ভ্ৰমণত বাছ ৰেল বা ফ্লাইটত এটা এটা এটা বন্ধুত্ব মানে কি হেৰি হয় আপোনাৰ সেই বাছ বাছ ৰেল ফ্লাইট আৰু অতিকৈ পচন্দ বুলি ক'বলৈ গ'লে মোৰ বাছ আৰু ৰেলেই কাৰণ যিটো মানে সচৰাচৰ মই এই দুটা দুটা ভিতৰত ভ্ৰমণ কৰিয়েই থাকোঁ কিন্তু আপোনাৰ বাছতটো ক'বই নালাগে ঘৰ পদূলি মুখৰপৰাই বাছত যাওঁ ৰে'লত গ'লেও সেই গ'লেও ৰে'ল অকণমান আতঁৰলৈ গ'লে মোৰ ষ্টেশ্যন আছে ৰেলৰ তো ক'ৰবাত দূৰ হওক যাবলৈ হ'লে ৰেলতে যাওঁ এয়াই আৰু ৰে'ল বাছ অতি প্ৰিয় ফ্লাইটটোত ক'লোৱেই মই ফ্লাইটত গৈ পোৱা নাই যাবলৈ ইচ্ছা আছে যাম এদিন তো ফ্লাইটটো